অসম দেশ বাৰেৰহনীয়া সংস্কৃতিৰ মিলন ভূমি এই আনন্দময়ী অসম দেশৰ জনসাধাৰণ বিভিন্ন জনগোষ্ঠীৰ যেনে মংগোলীয় ইণ্ডো বৰ্মা ইণ্ডো ইৰানীয়ান আৰু আৰ্য জনগোষ্ঠীৰ সংমিশ্ৰণ এই সকলো জাতি জনগোষ্ঠীৰ দীঘলীয়া সংমিশ্ৰণত অসমীয়া সংস্কৃতি এখন বুটাবছা কাপোৰৰ দৰে ৰংচঙীয়া হৈ উঠিছে ইয়াৰে স্থানীয় মানুহখিনিক অসমীয়া বুলি কোৱা হ কোৱাৰ লগতে এই ৰাজ্য়ৰ ভাষাটোও অসমীয়া এই ৰাজ্য়ত বহুবিলাক জনগোষ্ঠী আছে প্ৰতিটোৱে নিজৰ জীৱন ধাৰাৰে চলিত বিচিত্ৰ জনগোষ্ঠীসমূহ যেনে বড়ো কছাৰী কাৰ্বি মিৰি মিচিং ৰাভা আদি অসমত একেলগে বসবাস কৰি আছে বেছিভাগ জনগোষ্ঠীৰে নিজৰ ভাষা আছে যদিও ৰাজ্য়ৰ মূল ভাষা হৈছে অসমীয়া বেছিভাগ অসমীয়া মানুহেই বৈষ্ণৱ পন্থী বৈষ্ণৱসকলে মূৰ্তি পূজাত বিশ্বাস নকৰে আৰু নাম কীৰ্তন কৰি ভগৱান বিষ্ণুৰ মহিমা গায় অসমৰ সংস্কৃতিৰ সূতাদালত প্ৰভাৱ বিস্তাৰ কৰা প্ৰধান সংস্কৃতি আৰু ধৰ্মীয় অনুষ্ঠান দুটা হৈছে সত্ৰ য'ত চাৰিশ বছৰতকৈও বেছি দিন ধৰি ধৰ্মীয় আৰু সাংস্কৃতিক চৰ্চা কৰি অহা হৈছে আৰু আনটো হৈছে নামঘৰ য'ত প্ৰাৰ্থনা কৰা হয় স্পষ্টভাৱে কিছুমান জনগোষ্ঠীৰপৰাই একোখন গাঁৱৰ সৃষ্টি হয় অসমত যদিও জাতি ভেদ প্ৰথা আছে কিন্তু এই ভাৰতৰ আন আন ঠাইৰ দৰে সিমান গুৰুত্বপূৰ্ণ নহয় অসমত আন আন ধৰ্ম যেনে বৌদ্ধ খ্ৰীষ্টান হিন্দু মুছলমান আদি ধৰ্মাৱলম্বী লোক আছে অসমৰ জাতীয় উৎসৱ বিহু তিনিটা ভাগত অসমীয়া জাতিয়ে ধৰ্ম বৰ্ণ নিৰ্বিশেষে উলহ মালহেৰে বছৰটো পালন কৰে বংগভাষী হিন্দু আৰু মুছলমানসকল হৈছে অসমৰ বৃহৎ সংখ্য়ালঘু দল তাৰে পিছে পিছে নেপালী আৰু ভাৰতৰ চুবুৰীয়া অঞ্চলৰ পৰা অহা মানুহখিনি আছে আটাইতকৈ দৰি সা সামাজিক সাংস্কৃতিক অনুষ্ঠান হৈছে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সামাজিক বান্ধোন দৃঢ় কৰিবলৈ পালন কৰা তিনিটা বিহু উৎসৱ স্মৰণাতীত কালৰপৰাই অসমৰ মানুহখিনি কাৰিকৰীভাৱেই শিল্পী শিল্পী ভাস্কৰ ৰাজমিস্ত্ৰী শিপিনী বোৱনী মৃত শিল্পী সোণাৰী হাঁতী দাতৰ কাৰু শিল্পী কাঁহ বাঁহ বেত আৰু চামৰাৰ শিল্পী বিলা বলাকে বিলাকে অসমত জাকত জিলিকা হৈ আছিল তাঁত শিল্পটোৰ পৰম্পৰা অসমত এনেকুৱা এনেকুৱা যে প্ৰতিগৰাকী অসমীয়া তিৰোতাই এই কথাটো লৈ গৌৰৱ কৰিব পাৰে অসমীয়া তিৰোতাই তাঁত শালত ৰেচম আৰু কপাহী সূতাৰে অনন্য় সুন্দৰ কাপোৰ ব'ব পাৰে অনন্য় সুন্দৰ ৰেচমৰ কাপোৰ যেনে এৰী পাট আৰু জগত বিখ্য়াত মুগা কাপোৰৰ বাবে অসমৰ নাম আছে গান্ধীজীয়ে অসমীয়া শিপিনীক এনেকুৱা প্ৰশংসা কৰিছিল যে অসমীয়া শিপিনীয়ে তাঁতশালত সপোন বৈ উলিয়াবপৰা শিল্পী তামোল পাণৰ উপৰিও গামোচাখন হৈছে খুব সহজ সহজে চিনাক্ত কৰিবপৰা অসমীয়া মানুহৰ সাংস্কৃতিক চিন যিটো সামাজিক আৰু ধৰ্মীয় উৎসৱত এৰাব নোৱাৰা বস্তু গামোচা হৈছে হাতেৰে বোৱা এখন আয়তাকাৰ বগা কাপোৰ প্ৰাথমিকভাৱে ইয়াৰ তিনিওফালে কাষে কাষে ৰঙা পাৰী আৰু চতুৰ্থফালে ৰঙা সূতাৰে চিত্ৰ আঁকা ইয়াক বহুতবিলাক কামত ব্য়ৱহাৰ কৰা হয় ইয়াক মুচিবলৈ টাৱেল হিচাপে কঁকালৰ সাঁচতি হিচাপে ব্য়ৱহাৰ কৰা হয় এজন বিহুৱাই ইয়াক মূৰত গাঁঠি মাৰি লয় ইয়াক নামঘৰত প্ৰাৰ্থনা কৰোতে ডিঙিত মেৰিয়াই লোৱা হয় আৰু কান্ধৰ ওপৰত লৈ সামাজিক মৰ্যদা দেখুৱাবলৈ লোৱা হয় গামোচাক বিহুৱান বুলিও কয় আৰু বিহুৰ বতৰত প্ৰীতিৰ চিন স্বৰূপে উপহাৰ দিয়ে তাৎপৰ্যপূৰ্ণভাৱে গামোচাত ধৰ্ম আৰু গোষ্ঠীৰ নিৰ্বিশেষে সকলোৱে সমানে ব্য়ৱহাৰ কৰে বিহু বিহু হৈছে অসমৰ আটাইতকৈ জনপ্ৰিয় লোকনৃত্য় বিহুৰ বতৰত ডেকা গাভৰুৱে বিহু নৃত্য় পৰিৱেশন কৰে যাৰ অৰ্থ হৈছে আৱেগ সৃষ্টি কৰ্ম আৰু আনন্দ এই নৃত্য়ৰ বিশেষত্ৱ হৈছে সক্ৰিয় পদচালনা আৰু খৰতকীয়া সস্ত্ৰ পৰিধান কৰে নাচৰ লগে লগে ঢোল পেঁপা গগণা বাঁহী ইত্য়াদিও সংগত কৰে